হেল্ল' অ' মই প্ৰশান্ত বৰুৱাই কৈছোঁ আপুনি পাৰুল বৰুৱা হয়নে হয় আপোনাৰ মই আপোনাৰ এই জানিব বিচাৰিছোঁ আপোনাৰ ফাৰ্ম আছে নেকি হয় আৰু ব্ৰইলাৰ ফাৰ্মৰ লগতে বেলেগ ফাৰ্ম আছে নেকি কিবা হয়

অঁ এই সুধিব বিচাৰিছিলোঁ মানে আপোনাৰ এনেই কিমান দিনৰ অভিজ্ঞতা কিমান দিন হ'ল আপোনাৰ ফাৰ্মখন পোহা

এবছৰ ন হয় হয় এনেই আপোনাৰ ঘৰৰ ওচৰতে আছে নে ফাৰ্মখন নে ঘৰৰপৰা অলপ দূৰত হয় ঘৰৰ হয় হয় আপুনি চাগে নিজেই সকলো নিজেই কৰে নে মানুহ লগায় হয় হয়

হয় হয় এনেই আপুনি এনেই আপুনি হেল্ল' অ এনেই আপুনি ফাৰ্মখন ইনভেষ্ট কৰোঁতে চৰকাৰৰ পৰা কিবা লোন লৈছেনে নে নিজৰ পুঁজিয়েই ভৰাইছে হয় হয় হয়

হয় হয় নহয় আপোনাৰ আৰু অলপ ব্যৱসায়টো বঢ়াব বিচাৰিছে নেকি আপুনি কৰাতকৈ অঁ হয় ব্যৱসায়টো যদি অলপ বঢ়াব খুজিছে মানে আমাৰ থলুৱা মানুহখিনি উপকৃত হ'ব আপোনাৰ লগতে সেইকাৰণে আপুনি আমি যাম বাৰু আপোনাৰ ওচৰত হা অলপ জেগাবিলাক চামগৈ চাই আপোনাৰ ব্যৱসায়টো আমি চাম বাৰু হয় হয় হয় ঠিক আছে হ'ব বাইদেউ ৰাখিছোঁ এতিয়া